নাই যি চোৱা যায় বুলি ক'ব চোৱা যায় ভাত তাত এইবিলাক পৰিলে চোৱা যায় প্ৰসাৰ কাম কৰব গেলে এই গোবৰ গোবৰ পানী ছেটিয়াই পেলাই সেই পবিত্ৰ কৰে